হেল্ল' অঁ মই এই অঁ মানে নলবাৰীৰ পৰা আহিছিলোঁ মই কোনো দিন গুৱাহাটীত অহা নাই মানে ইয়াতে মানে থলুৱা খাদ্য ভাল ৰেষ্টুৰেণ্টৰ ভাল খাদ্য ক'ত কোনখিনিত ক'ত ক'ত কি পায় মানে অলপ ক'লে ভাল আছিল আৰু আৰু ক'ত ক'ত আৰু সেইখন ক'ত আছে খৰিকাখন ক'ত আছে পাৰফেক্ট এ মানে চব মানে এই আমাৰ থলুৱা খাদ্য ক'ত পায় পোৱা যাব তাতে ঠিক আছে ঠিক আছে ধন্যবাদ